হয় হয় মই চাৰিদুৱাৰৰ পৰা কৈছিলোঁ নামেৰি নামেৰি ফালৰ পৰা মোৰ এখন বাগান আছিলে তাতে ইফালৰ পৰা ইমান হাতী আহি পেলাই অসুবিধা কৰে তাতে গোটেই বাগানত সোমায় বা আমাৰ অন্য খেতিবোৰো নষ্ট কৰে এইটো কেনেকৈ কি কৰা যাব বাৰু আপুনি কিবা দিহা পৰামৰ্শ দিব নেকি এইখিনিৰ কাৰণে হয় হয় হয় হয় হয় হয় হয় নহয় মই এতিয়া মই এতিয়া ভাবিছোঁ মানে এতিয়া মোৰ খেতিপথাৰখনত বা বাগানখনত হাতী নুসুমাবলৈ কাৰণে অকণমান হেৰি কৰিবৰ কাৰণে মানে সুৰক্ষাৰ কাৰণে মই কি কৰিম বাৰু কি কৰিলে আপুনি কি ভাবে হয় হয় হয়

হয় কেনেধৰণে কৰিলে ভাল হ'ব

পানীৰ পানীৰ বটলবোৰ হয় যিবিলাক মিনাৰেল ৱাটাৰ বটল তেনেকুৱাত হয় অঁ হয় হয় হয় হয়

হয় হয়

দুই দুই তিনিজোপা মানে এনেকুৱা বহলকৈ আৰু তেনেকৈ দিম এজোপা এজোপা লাইন কৰি হয় হয় হয় হয় অঁ সেইফালদি পাৰ হ'লে মানে ভৰিত শূলে বিন্ধিব সেইটো কাৰণে ছাগৈ ভয় খায় হয় হয় ঠিক আছে বাৰু হয় হয় হয় হয় হয় মই কৰি চাম বাৰু আপুনি এইখিনি জনোৱাৰ বাবে আপোনাক ধন্যবাদ হয় হয় হয় কৰিম কৰিম হয় হয় হয়